মই প্ৰজেক্ট প্ৰজেক্ট প্ৰজেক্ট ভুল হোৱা বা গোঠালৈ যিহেতু কোৱা হৈছে মোৰ কোনো প্ৰজেক্ট তেনেকুৱা প্ৰজেক্ট নহয় যিহেতু মই যেতিয়া যেতিয়া মই চিলাই কাম বা গোঠা শিকিছিলোঁ মই মই বহুত কম বয়সতে শিকিছিলোঁ যেতিয়া মই ক্লাছ ক্লাছ যেতিয়া মই এইট এইট বা নাইনত আছিলোঁ তেতিয়াই মই চিলাই শিকিছিলোঁ আৰু মই চিলাই মই মাৰ পৰা শিকিছোঁ কিছুমান চিলাই যিটো চিলাই বহুত ধৰণৰ আছে মই চিলাই প্ৰথম শিকিলোঁ মোৰ মাৰ পৰা তাৰপিছত মাৰ পৰা শিকিলোঁ মায়ে প্ৰায় ছিম্পল ছিম্পল চিলাইবিলাকহে জানিছিলে তাৰপিছত আমাৰ ঘৰৰ ওচৰতে বৌ এজনী আছে বৌজনীয়ে বিভিন্ন ধৰণৰ চিলাই যেনে কি চিলাই শিকিব বিভিন্ন ধৰণৰ যিহেতু চিলাই আছিল বৌজনীয়ে মোক যি পইচালে বুলি নহয় তেওঁ তাৰমানে মানুহবিলাকক চিলাই কৰিবলৈ ক্লাছ লয় যিহেতু ক্লাছ লয় ক্লাছ লৈ থাকোঁতে বৌয়ে মোক ক'লে যে তই আহিবি মোৰ ওচৰত তই যিহেতু প্ৰায় কিছুমান চিলাই জানো সেই চিলাইবিলাক মই শিকাই দিম যিহেতু মই বৌ বৌ ওচৰত যে যেতিয়া যাওঁ চিলাইবিলাক কম্তি পৰিমাণে শিকিলোঁ যিহেতু মই স্কুল যাব লাগে স্কুলৰ পৰা আহি মেলি স্কুলৰ পৰা আহি মই খন্তেক জিৰাই মেলি আকৌ টিউশ্যন যাব লাগে তাৰ মাজতে সেই বৌজনীৰ ওচৰলৈ চিলাবলৈ যাওঁ আৰু মই বৌজনীৰ ওচৰত চিলাই আহি মই ঘৰত চিলাইটো চিলাই কৰিবলৈ যিহেতু চেষ্টা কৰোঁ সেই চিলাই চিলাই কৰোঁতে চিলাইটো চেষ্টা কৰোঁতে অনেকখিনি ভুল হয় ভুলবিলাক গণ্ডগোল হয় মই সেই মই সেইবিলাক সেইবিলাক যিহেতু ভুল হয় সেই ভুলবিলাক কৰিবলৈ আকৌ মই সেই বৌজনী ঘৰলৈ যাওঁ বৌজনী ঘৰলৈ যাওঁ বৌজনীয়ে যিহেতু চিলাইবিলাক আকৌ শুদ্ধ কৰি দিয়ে সেই বৌজনীয়ে চিলাই চিলাই কৰি দিয়ে চিলাই শুদ্ধ কৰি দিয়াৰ পিছত যিহেতু বৌয়ে শুদ্ধ কৰি দিয়ে চিলাই চিলাই কৰি দিয়াৰ পিছত আকৌ মই ঘৰলৈ আহোঁ এক একেটা চিলাইকে মই প্ৰায় দহ পোন্ধৰবাৰ কৰি থাকোঁ যিহেতু ভুল হয় ভুল হয় মই এবাৰ নোৱাৰিছোঁ দুবাৰ নোৱাৰিছোঁ দহ বাৰত হ'লেও পাৰিম সেইটো কাৰণে মই চিলাই কৰিয়েই থাকোঁ কৰিয়েই থাকোঁ লাষ্টত তেনেকুৱা ভুল সেই যিহেতু ভুল মই সেই অভিজ্ঞতাৰ পৰা কৈছোঁ এবাৰ যিহেতু মই কৰিব নোৱাৰিছোঁ মই দহ বাৰত কৰি শিকিছোঁ দহবাৰতকৈ শিকিছোঁ আৰু চিলাই কামটো চিলাই কামটো শিকাবিলাকৰ বাবে একদম সহজ একদম সহজ যিহেতু সেই যদি যদি আপুনি চিলাই সকলোবিলাক জানে তেতিয়া সকলো চিলাই আপোনালোকৰ বাবে একদম সহজ যদিহে নোৱাৰোঁ নোৱাৰ যদিহে নোৱাৰোঁ তেতিয়া চিলাইবিলাক বহুত টাফ বুলি ক'ব লাগিব যিহেতু চিলাই কাম চবেই কৰিব নোৱাৰে চিলাই কামৰ কাৰণে বহুত ধৈৰ্য লাগিব ধৈৰ্য হ'লেহে চিলাই কাম যিকোনো গথাৰ কাম বা চিলাই কাম কৰিব পাৰিব ধৈৰ্য যদি নহয় আপুনি চিলাই কাম কৰিব নোৱাৰে যিহেতু চিলাই অকণমান যদি এটা যদি ক'ৰবাত চিলাই ভুল হৈ যায় সেই ফুলপা গোটেই ফুল পাহেই বেলেগ হৈ যায় তে দেখিবলৈ বেয়া হৈ যায় চিলাইবিলাক সেই সেইবিলাকেই আৰু মই সেই তেনেকুৱাৰ পৰা বহুত অভিজ্ঞতা পাইছোঁ চিলাই ভুল হোৱাৰ পৰা অভিজ্ঞতাটো পাইছোঁ আৰু চিলাই হোৱাৰ অভিজ্ঞতাও পালোঁ তাৰপিছত সেই তেনেকুৱাতে তেনেকুৱাতে শিকি শিকি শিকি এতিয়া বৰ্তমান মই এতিয়া চিলাই যিকোনো চিলাই কৰিব পাৰোঁ যিকোনো চিলাই কৰিব পাৰোঁ সেই তেনেকুৱা এতিয়া চিলাই কৰিব পাৰোঁ বিয়াৰ অৰ্ডাৰবিলাক লওঁ বিয়াৰ অৰ্ডাৰ গাও গাও কওঁ কভাৰ মই দছ পোন্ধৰটা তেনেকুৱাকৈ লওঁ অৰ্ডাৰ দৰা গামোচে চাৰিটা বাকীবিলাকে গিফ্টৰ কাৰণে লওঁ আৰু ৰুমালবিলাক লওঁ এতিয়া তাৰমানে তেনেকুৱা যিহেতু সৰুতেই মই ভুলৰ যিহেতু ভুলৰ সন্মুখীন হৈছোঁ সেই সেই সন্মুখীনবিলাক এতিয়া মই বহুত কম সময়তে তাৰমানে ভাল ভাল হৈছেগৈ আৰু আৰু আশাবাদী আৰু যাতে ভাল হয় মই এতিয়া কৰোঁ ইয়াতকৈ যাতে আৰু মই ভালকৈ চিলাই কৰিব পাৰিম বুলি আশাবাদী এই তেনেকুৱা কোনো প্ৰজেক্ট প্ৰজেক্ট হিচাপে মোৰ তেনেকুৱা ভুল হোৱা নাছিল এইবিলাকেই আৰু মই চিলাই কৰোঁতে সন্মুখীন পাইছিলোঁ ঘৰত প অলপমান দেৰি পঢ়িব লাগে পঢ়াৰ পিছত আকৌ চিলাই কৰিব লাগে সেই তেনেকৈয়ে সন্মুখীন হৈছিলোঁ এয়াই আৰু অভিজ্ঞতা এতিয়া যদি কোনোবাই শিকোঁ বুলি কয় নহয় মই এতিয়া প্ৰায় সেই মই কোনোবা যদি কোনোবাই শিকোঁ বুলি কয় মই এতিয়া শিকাই দিবও পাৰোঁ শিকাওঁ চব চিলাই চব চিলাইটো চব চিলাইও এতিয়া সম্পূৰ্ণ গোটেইবিলাক চিলাইটো ধেৰ আছে ন সকলো চিলাই নহওক যি প্ৰায় সাধাৰণ সাধাৰণ চিলাই চিলাইবিলাক মই কৰিব পাৰোঁ আৰু যেতিয়া আৰু সেই গাৰু কভাৰবিলাক মই যেতিয়া চিলাওঁ চিলাই লৈ সেই কভা যেতিয়া কভাৰটো মেচিন চিলাই কৰিব লাগে মেচিন চিলাই কৰোঁতেও মেচিনেও গন্দগোল হয় সেই তেনেকুৱা পৰাই মই বহুত মানে অসুবিধাৰ সন্মুখীন হৈছিলোঁ সেই চিলাইবিলাকৰ পৰা তেতিয়া সেইবিলাক কৰিবলৈ যাওঁতে আকৌ সেই তাৰমানে আকৌ সেই যেতিয়া চিলাও নহয় তেতিয়া আকৌ এই মেচিনটোৰ কাৰণে আকৌ মানুহ এজনৰ দৰকাৰ হয় আকৌ সেই মানুহ সেই মানুহজনক আনিবৰ কাৰণে আকৌ মানুহজন যায় টাউনলে টাউনৰ পৰা আনি মেলি মানুহজনে ঠিক কৰি দিয়ে ঠিক কৰি মেলাৰ পিছত আকৌ চিলাই কৰিব পাৰোঁ এয়াই আৰু অভিজ্ঞতা